হয় মই পঢ়া বিদ্যালয়ত পুথিভঁৰাল আছিল যদিও এতিয়াৰ দৰে উন্নত নাছিল কিন্তু যেনেধৰণৰ পুথিভঁৰাল আছিল তাতেই আমি যিমান পাৰোঁ কিতাপ পঢ়াৰ সুবিধা লাভ কৰিছিলোঁ কিন্তু আজি পুথিভঁৰালৰ দৰে বহু ধৰণৰ কিতাপো আমাৰ পুথিভঁৰালত নাছিল তেতিয়া আমি স্কুললৈ গৈ স্কুলৰ বিৰতিৰ সময়ত লগৰ সমনীয়াৰ লগত পুথিভঁৰাললৈ গৈছিলোঁ আৰু ভিন ভিন আলোচনী সাধুকথাৰ কিতাপ আদিৰপৰা আমোদ লাভ কৰিছিলোঁ এতিয়াৰ দৰে আলোচনী ভিন ভিন কিতাপৰ সুবিধা নাছিল যদিও বিভিন্ন সাধুকথা ভ্ৰমণমূলক কাহিনী কোনো ব্যক্তিৰ জীৱন চৰিত্ৰ মহৎ লোকৰ কথা থকা কিতাপ মই শৈশৱত পঢ়া কিতাপৰ ভিতৰত অন্যতম আছিল শৈশৱত পুথিভঁৰাললৈ গৈ এনেধৰণৰ কিতাপৰ আমোদ লোৱাটো মোৰ চখ আছিল আৰু সেইবোৰ পঢ়িও মই বহুত নজনা কথা শিকিবলৈ চেষ্টা কৰিছিলোঁ যাৰ ফলত কিছুমান নতুন কথাও জানিছিলোঁ কিন্তু বৰ্তমানৰ পুথিভঁৰাল আৰু উন্নত তথা আধুনিক হৈছে যাৰ ফলত এতিয়া ল'ৰা ছোৱালীয়ে বহু সুবিধাও পুথিভঁৰালৰপৰা লাভ কৰিছে যিটো মই পাৰ কৰি অহা দিনবোৰতকৈ বহুত পৃথক শৈশৱৰ সেই বিদ্যালয়ৰ পুথিভঁৰালৰ কথা আজিও মনত পৰিলে সেই আগৰ স্মৃতি মোৰ মনত সজীৱ হৈ উঠে